মই শাৰী এখন কিনিছিলোঁ প্ৰথম অৱস্থাত শাৰীখন ভালেই আছিলে কটনৰ বুলি মই অৰ্ডাৰ কৰি কিনিলোঁ শাৰীখন এতিয়া পিন্ধাৰ পিছততো ধুবই লাগিব গতিকে ধুবৰ বাবে নি দেখিছোঁ গোটেই ৰং চং গৈ এতিয়া শাৰীখন মানে পিন্ধিব পৰা অৱস্থাত নায়েই পতিটোও একদম ধুনীয়া আছিল প্ৰথমতে এতিয়া পতিৰ অস্তিত্বই নাই মানে একো গতিকে এইখন শাৰীনো আৰু কেনেকৈ পিন্ধিম এনেকুৱা বস্তু মানে আৰু অৰ্ডাৰ কৰিলে আহিব নেলাগে আৰু ন